মই কুকুৰাৰ বিষয়লৈ ক'বলৈ ওলাইছোঁ কুকুৰা দুই কোৱালিটিৰ আছে গল্ডেন কুকুৰা আৰু ৰঙা কুকুৰা আৰু কুকুৰা হৈছে আমি পূবা পশ্চিমাকৈ ঘৰ বনাই পিনে পুহিব লাগে কুকুৰা ভালকৈ সজাই পিনে শাক ঢাকি ভালকৈ থ'ব লাগে ঠাণ্ডা পোৱাব লাগিব নালাগে কুকুৰা বিকি মই বহুতো পইচা উপাৰ্জন কৰিব পাৰিছো মাহত মেক্সিমাম মই এঘাৰ হাজাৰমান কুকুৰা উপাৰ্জন কৰিছোঁ আৰু কুকুৰা কেইবা কোৱালিটিৰ আছে দুই কোৱালিটিৰ আছে গো সোণালী কুকুৰা আৰু বগা কুকুৰা সেই কুকুৰাখিনি পুহি আমি ঘৰৰ প্ৰয়োজনীয় বস্তু কিনিছো কুকুৰা কেইবা কিবা মানে ধৰ দুই কেজি তিনি কেজি এনেকুৱালৈকে কুকুৰা বিকিছোঁ প্ৰায়ভাগ কুকুৰা আমি ঘৰৰ ভিতৰতে থওঁ মানে ধৰ গঁৰাল বনাই পিনে পূবা পশ্চিমাকৈ গঁৰাল বনাই ভালকৈ থওঁ আৰু কুকুৰাবিলাকক মাহে তিনি মাহে তিনি মাহৰ ভিতৰত আমি ভেকচিন দিওঁ কুকুৰাবিলাকক ধৰ মতা কুকুৰা মাইকী কুকুৰা এইবিলাক ভাগে ভাগে পানী পানী দিওঁ আৰু দানা পানী দি কুকুৰাবিলাকক ডাঙৰ দীঘল কৰি আমি উপাৰ্জন কৰোঁ আৰু হাঁহ দুই হাঁহ দুই কিছিমৰ আছে গল্ডেন হাঁহ আৰু ঘৰচুৱা হাঁহ আছে দুই কিছিমৰ সেই হাঁহবিলাকক আমি ভালকৈ পুখুৰী থওঁ আৰু পুখুৰী নহ'লে মটৰৰ দি পানী আনি পিনে সেইবিলাক হাঁহক আমি মানে পোহ পালন কৰোঁ আৰু হাঁহক বিকি আমি আমি বহুতো উপাৰ্জন কৰোঁ হাঁহ লোকেল হাঁহ আৰু গ'ল্ডেন হাঁহ গ'ল্ডেন হাঁহো সোনকালে ডাঙৰ হয় দানা পানী খোৱালে আৰু ঘৰচুৱা হাঁহবিলাককতো আমি পুখুৰীৰ ধ পুখুৰীত পুহি ডাঙৰ দীঘল কৰোঁ হাঁহক আৰু দানাও দিওঁ দানা হাঁহৰো ৱেট এক কেজি এক কেজিতকৈ এক কেজি দুশ গ্ৰাম তিনিশ গ্ৰামকে আমি বিকো হাঁহৰ দাম এতিয়া বৰ্তমান আমি হাঁহৰ দাম পাঁচশ টকা মতা মাইকী হাঁহ পাঁচশ টকা আৰু মতা হাঁহ ছশ টকাকৈ আমি বিকি উপা ঘৰখনৰ উপাৰ্জন কৰোঁ আৰু হাঁহৰ পোৱালিও হাঁহে কণী দিয়া পোৱাত কণী দি পোৱালি ওলোৱাও আমি সুবিধা কৰি থৈছোঁ হাঁহৰ কুকুৰাৰ হাঁহৰ কণী পৰাৰ কাৰণে আমি খেৰৰ ধুনীয়া খেৰৰ সুবিধা দি খেৰৰ ধুনীয়াকৈ সজা বনাই তাত কণীৰ পৰাৰ সুবিধা কৰি দিছো আৰু হাঁহৰ কাৰণে আমি পোৱালি যেতিয়া দিয়ে তেতিয়া হাঁহৰ পূৰা গৰম গৰম য'ত হেৰি থাকে সজাখিনি য'ত থওঁ সেইখিনি ধুনীয়াকৈ সেইটো সজাই বনাই থৈ তাক আমি কণীৰ কাৰণে থ'বলগীয়া হয় আৰু হাঁহে কণী যেতিয়া উমনি বহে বেছিকৈ ওলাই নাহে সেইকাৰণে তেওঁৰ কাৰণে আমি ওচৰতে দানাৰ সুবিধা কৰি দিওঁ আৰু হাঁহৰ যেতিয়া কণী হয় সেই পোৱালিবিলাকক আমি হাঁহটোৰ পৰা অঁতৰাই ধুনীয়াকৈ সিহঁতৰ পা পুলন কৰো সৰুকৈ খুন্দো চাউলো খুৱাওঁ সিহঁতক ডাঙৰ দীঘল ধুনীয়াকৈ হয় সেই হাঁহ বিকিও আমি ঘৰৰ উপাৰ্জন কৰি থাকো আৰু কুকুৰাও আমি তেনেকুৱা বিকি পিনে কুকুৰা এক কেজি দুই কেজি এনেকৈ কুকুৰাও আমি বিকি পিনে মানে ঘৰখনৰ উপাৰ্জন কৰো মাহত আমি হাজাৰ মানে দছ হাজাৰ টকাও পইচা আমি উপাৰ্জন কৰিব পাৰো আৰু হাঁহৰ হাঁহৰ কণী আৰু হাঁহৰ কণীও আমি বিকো কুকুৰা কুকুৰাৰো কণী আমি বিকো আৰু সেই তেনেকুৱা আমি চলো আৰু কুকুৰা হাঁহৰ হাঁহৰ ঘৰুৱা গৃহিণীৰ বাবে হাঁহ কুকুৰা প্ৰথম উপাৰ্জনৰ আমাৰ প্ৰথম উপাৰ্জন আমাৰ বেলেগ এইটো চাকৰি নথকা মানুহৰ হাঁহ কুকুৰা হাঁহ পুহিয়ে ন আমি ঘৰখন চলাবলগীয়া হয় সেইকাৰণে হাঁহ কুকুৰাৰ বিষয়ে আমি ভালকৈ যতন লৈ চলিবলগীয়া হয় কুকুৰা হাঁহৰ কোৱালিটিটো গম পালে কুকুৰাৰ দুটা কোৱালিটি হাঁহৰো দুটা কোৱালিটি থাকে আমি ঘৰত পোহা বছ যতন বুলিবলৈ কুকুৰাটো নিজৰ ঘৰ সজা পূবা পশ্চিমাকৈ এখন সজা ঘৰ বনাই দিওঁ আৰু সেই সজা ঘৰত তেওঁলোকে থাকে ভালকৈ গৰম কৰি পল এতিয়া ঠাণ্ডা দিনত আমি গোটেই তিৰপাল ঘৰখনৰ ভিতৰত পোৰে তিৰপাল মাৰি দিওঁ আৰু তিৰপাল মাৰি ভিতৰত লাইট লাইটৰ ছিষ্টেমো কৰি দিওঁ কাৰণ ৰাতি মানে ঠাণ্ডাটো বেছি হ'লে তেওঁলোকে ঠাণ্ডা নাপাবৰ কাৰণে আমি কাৰেণ্টৰ সুবিধাটো দিওঁ আৰু ব্ৰইলাৰো তেনেকৈ কুক হাঁহৰো তেনেকৈ সূ উপাৰ্জন তেনেকৈ ব্ৰইলাৰো তেনেকৈ থওঁ কুকুৰা লোকেল কুকুৰাও থওঁ তেনেকুৱা আৰু হাঁহবিলাকক তেনেকুৱা ৰাতিপুৱাতে সেই পুখুৰীলৈ উলিয়াই দিওঁ পুখুৰীত ইহঁতি চৰে আৰু দানা পানী দিবলগীয়া হ'লে ওলাই পিনে ইহঁতক মাতি দানা পানী দিওঁ সেই ধৰণে সিহঁতক আমি পা পুলন কৰি পিনে ঘৰখন চলাই থাকো আমাৰ হাঁহৰ কণীও আমি বিকো কুকুৰা কণীও আমি বিকি উপাৰ্জন কৰিব পাৰো আৰু কুকুৰাবিলাকক প্ৰায় কুকুৰা আমি ভেকচিন দিওঁ মাহে তিনি মাহে তিনি মাহ মূৰত ভেকচিনো দিওঁ আৰু কেতিয়াবা পোন্ধৰ দিনতো ভেকচিন দিওঁ আৰু এতিয়া বেছি কিছুমান কুকুৰা যেতিয়া জ্বৰ উঠে তেতিয়া আমি সিহঁতক গৰম পানী আৰু দৰৱ দিওঁ আৰু ভেকচিন মানে দৰৱ মানে ভেকচিনে দিওঁ আৰু খোৱা বোৱাৰ সিহঁতৰ যোগ মানে ভালকৈ পাল পাচন কৰোঁ কুকুৰাবিলাকক লৈ আমি প বেছিকৈ অলপ হেৰি হ'ব হ'ব লাগে কাৰণ তেওঁলোকে তেওঁলোকক অকণমান ঠাণ্ডা পালে কুকুৰা হেৰি হয় বেছিকৈ মৰে ঠাণ্ডা আমি পাবলৈ কোনো লিখিয়তে ঠাণ্ডা পাবলৈ আমিতে নিদিওঁ ঠাণ্ডা পাবৰ কাৰণে আমি ইহঁতৰ গোটেই চাৰিও কিনাৰ সজা মানে যিটো আমি ঘৰ বনাওঁ সেই ঘৰটো চাৰিও কিনাৰ তিৰপাল মাৰি ভালকৈ থওঁ আৰু ভালকৈ থৈ ইহঁতক পোহ পালন কৰো আৰু হাঁহৰ বা কুকুৰাৰ বাবে আমি ঘৰৰ চাউল ঘৰৰ ধানৰ যেনে তুঁহগুৰি বুলি কয় সেই তুঁহগুৰিও দিওঁ খাবলৈ আৰু ঘৰ ঘৰৰ ছাউলৰ যেনেকৈ গুড়ি হয় সৰু পোৱালিবিলাকক চাউলৰ গুড়ি বনাই চাউলৰ গুড়ি দিওঁ আৰু ধুনীয়াকৈ তেওঁলোকক সেই চাউলৰ গুড়িৰ লগত তেওঁলোকক খোৱাও আৰু হাঁহো খ হাঁহকো খোৱাও হাঁহকো তেনেকৈ ধানৰ ধান বুলি কয় ধানৰ তুঁহগুৰি দিওঁ আৰু তুঁহগুৰি দিওঁ আৰু তুঁহগুৰি খোৱাও মানে ধানৰ যিটো ধান মিলত খুন্দিয়াই আনে তুঁহগুৰি সেইটো দিওঁ আৰু আৰু তেওঁলোকৰ যিটো গোবৰ হয় মানে যিটো তেওঁলোকৰ লেট্রিন স যিবিলাক আমি চাফা কৰোঁ তেওঁলোকৰ যি শৌচ সেইবিলাক আমি মাছক পুখুৰীতো পেলাও আৰু গছ গছনি এইবিলাকৰ ওপৰত তেওঁলোকৰ সৌ পেচাব মানে হেৰি চাফা কৰি তেওঁলোকৰ যিটো গু হয় সেইবিলাক আমি গছৰ গুৰিটো দিওঁ সেইবিলাক এখন সাৰ সাৰ ভাল সাৰ হয় তেওঁলোকৰ গছ গছনি মানে ধৰ শাক পাচলি লাও লফা এইবিলাক যিমান শাক পাচলি থাকে তেওঁলোকৰ যদি সেই গু দিব পাৰোঁ তেতিয়াহ'লে সেইখিনিও ভালকৈ হয় সেইকাৰণে আমি সিহঁতক ভালকৈ মানে পোহপালন কৰো আৰু পোহ পালন সেই হাঁহ কুকুৰা পোহ পালন কৰিয়েই এজনী গৃহিণী ভালকৈ উপাৰ্জন কৰিব পাৰিছো আমি